মোৰ শৈশৱৰ কিছুমান আটাইতকৈ ভাল লগা স্মৃতিবোৰ হ'ল মোৰ লগ বন্ধুৰ লগত খেলা ধূলা কৰা স্কুললৈ যোৱা গছৰ পৰা আম পাৰি খোৱা আমলখিৰ গছলৈ যোৱা কাবাডী খেল এইবোৰ যেতিয়া আমি সৰু আছিলোঁ তেতিয়া আমি সকলো গাঁৱৰ লগৰবিলাক মিলি এঠাইলৈ যাওঁ বা মুকলি ঠাইলৈ যাওঁ আৰু তাতে সকলোৱে আম পাৰোঁ খাওঁ কিছুমান খেল থাকে হেনো ভূত ভূত খেল আৰু কিছুমান আছিলে শৈশৱৰ খেল সেইবিলাক খেলোঁ নাচ গান ধেমালি কৰোঁ গতিকে সেই সময়টো আমাৰ বাবে বহুতেই ভাল আছিলে আৰু তেতিয়া আমাৰ বন্ধু বান্ধৱীসকলৰ মাজত এনেকুৱাও নাছিলে যে কিবা কাৰণত আমি খং কৰিলোঁ কিবা হৈ গ'ল তেতিয়া এনেকুৱা আছিলে যে খং কৰিলোঁ যেতিয়ালৈকে খেলিলোঁ তেতিয়া পাহৰি গ'লোঁ আকৌ পিছলৈ কাজিয়া লাগিলোঁ আকৌ আমাৰ ভাল হৈ গ'ল তেনেকুৱা সেইবোৰ স্মৃতি আমাৰ মনত সদায় থাকিব আৰু সেইবোৰে আমাৰ স্মৃতি হৈ ৰৈ আছে এতিয়ালৈ